অঁ হয় হয় অঁ হয় নেকি কোন ব্ৰেণ্ডৰ লাগে এতিয়া অঁ আহিব লৈ যাবহি অঁ অঁ অঁ অঁ পোন্ধৰশমান আছে বিভিন্ন ধৰণৰ আছে নিব পাৰিব কেতিয়া আহিব নিবলৈ অঁ আহিব আমাৰ ইয়াত দোকান দহটা বজাৰপৰা পাঁচটা বজালৈকে খোলা থাকে আহিব নিজে চাই কেনকুৱা ব্ৰেণ্ডৰ লাগে কিমান দামী লাগে নিজে চাই লৈ যাব পাৰিব অঁ আহিব তেতিয়া অঁ